আজিৰ পৰা দহ দিন মানৰ আগতে মই এটা ৱাচিং মেচিন টাউনৰে এখন দোকানৰ পৰা কিনি আনিছিলোঁ আমাৰ যিহেতু মাইকী মানুহৰ বহুতো কাম থাকে কিন্তু আগতে আমি প্ৰায় হাতেৰে কাপোৰ ধুইছিলোঁ আজিকালি মানুহবোৰৰ সময়ৰ মানে আমনি হৈছে অভাৱ হৈছে অলপ লগতে নিজৰ কিছুমান শাৰীৰিক অসুস্থতাৰ বাবে ৱাচিং মেচিনটো আনি আমি কাপোৰ ধুবলৈ লৈছোঁ খুবেই ভাল পাইছোঁ যিহেতু আমি কৰিব নোৱাৰা কামখিনি বা ধুব নোৱাৰা কাপোৰখিনি আমি ৱাচিং মেচিনৰ জৰিয়তে কৰিব পাৰিছোঁ ডাঙৰ ডাঙৰ ব্লেংকেটবোৰ ধুবলৈ সুবিধা হয় বেডকভাৰবোৰ ধুবলৈ সুবিধা হয় আৰু যিবোৰ জিনছ পেণ্ট উলেন কিবাকিবি বস্তু আমি সেই মেচিনটোত ধোৱাৰ বাবে আমাৰ কিছু শাৰীৰিক কষ্ট লাঘৱ হৈছে সেয়ে আমি যথেষ্ট ভাল পাইছোঁ ৱাচিং মেচিনটো ব্যৱহাৰ কৰি আৰু লগতে আমাৰ সময়ৰো কম ক্ষতি হৈছে পানীৰো যথেষ্ট পৰিমাণে কম ক্ষতিয়েই হয় সেয়ে ই বহুত সুবিধাজনক হয়